মই জীৱিকাৰ বাবে এজন এচিছটেণ্ট প্ৰফেছৰ হিচাপে মহাবিদ্যালয় এখনত কৰ্মৰত অৱস্থাত আছোঁ সেই মহাবিদ্যালয়খনৰ নাম হৈছে ৰঘুনাথ চৌধুৰী মহাবিদ্যালয় তাত মই পদাৰ্থ বিজ্ঞানৰ প্ৰফেছাৰ হিচাপে কৰ্মৰত অৱস্থাত আছোঁ মই মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ শংকৰদেৱ শিশু নিকেতন গোৱালমৰাৰ পৰা আৰু মই তাৰ পিছত উচ্চ শিক্ষাৰ বাবে কটন মহাবিদ্যালয়ত পঢ়িছিলোঁ তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনত বি বৰুৱা কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত মই এডমিশ্যন লৈছিলোঁ তাৰ পিছত তাতে মই মোৰ তিনি বছৰৰ গ্ৰেজুয়েশ্যন কম্প্লিট কৰিলোঁ গ্ৰেজুয়েশ্যন কম্প্লিট কৰি তাৰ পিছত মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পপৰীক্ষা এটাত উত্তীৰ্ণ হৈ তেজপুৰ বিশ্ববিদ্যালয়ত সুযোগ পাইছিলোঁ মই মোৰ পষ্ট গ্ৰেজুয়েশ্যন কৰিবলৈ তাতে মই পষ্ট গ্ৰেজুয়েশ্যন কৰি তাৰ পিছত বেনাৰসলৈ গ'লোঁ বেনাৰস বিশ্ববিদ্যালয়ৰ পৰা মোৰ পি এইচ ডি সফলভাৱে কম্প্লিট কৰিলোঁ তাৰ পিছত মই ভাবিলোঁ যে যিখিনি কৰিবলগীয়া আছিল অধ্যয়ন বয়সত মই সেইখিনি কৰি ল'লোঁ আগলৈও কৰি থাকিম যদিও ঘৰৰ একমাত্ৰ সন্তান হিচাপে মই মোৰ মাতৃ পিতৃৰ প্ৰতিও কিছু কৰণীয় দায়িত্ব আছে সেই দায়িত্বখিনি খিনি কৰিবলৈ হ'লে মই কিছুমান কাম কৰিব লাগিব যাতে মই উপাৰ্জন কৰিবলৈয়ো তাৰ বাবে মই চেষ্টা কৰিলোঁ তাৰ পিছত মই ৰঘুনাথ চৌধুৰী মহাবিদ্যালয়ত এজ এ এচিছটেণ্ট প্ৰফেছৰ হিচাপে চাকৰি পাই গ'লোঁ ইণ্টাৰ্ভিউ দিয়াৰ পিছত তাৰ পিছত মই তাত তাতেই তিনি বছৰমান হ'ল এতিয়া মই মোৰ শিক্ষকতা কৰি আছোঁ আৰু মই এজ এ ষ্টুডেণ্ট ছাত্ৰ অৱস্থাত যিখিনি প্ৰব্লেম ফেছ কৰিছিলোঁ যাতে ভৱিষ্যত প্ৰজন্মই সেইখিনি ফেছ নকৰে সেইবাবে মই মোৰ ছাত্ৰ ছাত্ৰীবিলাকৰ সৈতে বন্ধুত্ব সম্পৰ্কৰে সিহঁতক শিকাবলৈ চেষ্টা কৰি আছোঁ যাতে আগলৈও সিহঁতে দেশৰ এজন ভাল নাগৰিক হ'ব পাৰে